প্ৰযুক্তি আৰু ইন্টাৰনেটৰ উত্থানৰ লগে লগে অসমীয়া ভাষাটোৰ ব্য়ৱহাৰ বহুতো ধৰণে সলনি হৈছে যেতিয়াৰ পৰা ইণ্টাৰনেট ওলালে সেই ইণ্টাৰনেটত আমি নজনা কোনো এটা বিষয় চাৰ্চ কৰোঁ চাৰ্চ কৰি আমি সেই বিষয়টোৰ বিষয়ে জানিব পাৰোঁ ঠিক সেইদৰে বৰ্তমান সময়ত বিভিন্ন ছচিয়েল মিডিয়াৰ বিভিন্ন এপছ ওলাইছে যেনে ফেচবুক ইনষ্টাগ্ৰাম হোৱা হোৱাটছএপ আৰু সেই

আৰু সেই এপছসমূহত আমি বিভিন্ন ব্যক্তিৰ সৈতে বিভিন্ন কথা বতৰা পাতিব পাৰোঁ আৰু সেই কথা বতৰা পতৰা পতাৰ সময়ত আমি তেওঁলোকৰ সৈতে যিবোৰ মেচেছ লিখোঁ সেই মেচেছসমূহো আমি অসমীয়া মেচেছেই হয় কিন্তু সেই মেচেছবোৰ আমি ইংলিছত লিখা লিখোঁ

ঠিক তেনেদৰে ঠিক তেনেদৰে আমি আমি আমি যিবোৰ কথা বতৰা পাতোঁতে যিবোৰ ভাষা ব্যৱহাৰ কৰোঁ সেইবোৰ আমি শুদ্ধ অসমীয়া ৰূপত ব্যৱহাৰ নকৰোঁ এনেদৰেই বিভিন্ন ধৰণে অসমীয়া ভাষাটো সলনি হোৱা দেখা পোৱা যায়